হেল্ল' গুৱাহাটী অ'লা হয়নে অঁ মই মানে এখন আপোনালোকৰ এখন কাৰ বুক কৰিবলগীয়া আছিলে মোৰ মানে তাত পেৰেণ্টছ থাকে তাৰ পৰা পিক তাৰ পৰা পিক আপ কৰি নগাঁৱলৈকে আনিব লাগিছিলে হয় নগাঁৱৰ মানে গুৱাহাটীৰ আপোনালোকে মোৰ মানে মা দেউতা তাত মা দেউতা তাত আছে তা খানাপাৰাত তেওঁলোকে থাকিব তাৰপৰা পিক আপ কৰিব লাগে পিক আপ কৰি আপোনালোকৰ নগাঁও আপোনালোকৰ বেবেজীয়া ছাইডলৈকে আনিব লাগে হয় তাৰপিছত আপোনালোকৰ পইচাটো কিমান হ'ব